ঊনত্ৰিছ এক দুহেজাৰ এক তেৰ ন দুহেজাৰ দুই বিছ ন ঊনৈছশ ঊনাশী একত্ৰিছ পাঁচ ঊনৈছশ আঠষষ্ঠি ঊনৈছ আঠ দুহেজাৰ সাতাইছ